অ হেল্ল' অ হয় অ কওকচোন অ অ অ অ শুনি আছোঁ কওক অ

অ ঠিকে আছে সি ঘৰতচোন ঠিকেই থাকে পঢ়া শুনা এইটোও ঠিকে থাকে বাৰু খোৱা বোৱাও ঠিকে থাকে

অ হয় হয় মইতো এইটো টাইমত থকা

অ ছবি অঁকা অ ছবি তবি আঁকি থাকিবলৈ বিচাৰেনি বাৰু আৰু ঘৰতো কিন্তু ছবি তবি আঁকে বাৰু

অ অ অ ঠিক আছে তাত তাতে বাৰু এ দিয়াটো চিন্তা কৰিম অ ঠিক আছে ঠিক আছে ঠিক আছে ঠিক আছে ঠিক আছে হ'ব দিয়ক অ